হেল্ল' মোক এখন ভাড়া গাড়ী লাগিছিলে অলপ ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ ড্ৰাইভাৰ নালাগে বাৰু আমি নিজে চলাম বগীবিল হৈ লখিমপুৰ তেজপুৰ সেইফালে ঘূৰি আহিমগৈ বুলি ভাবিছোঁ ঘূৰি আহোঁতে আমি কাজিৰঙাত থাকি আহিম এৰাতি কিমান দাম হ'ব বাৰু এদিন থাকি আহিম দুদিন সময় লাগিব ঘূৰি আহোঁতে হয়তো দেৰিও হ'ব ইমান নল'বা আৰু অলপ চাই চিতি ল'বা ৰাতিপুৱাই লাগিব কিন্তু ৰাতিপুৱাই যাম আৰু ৰাতিপুৱাই ইয়াৰ পৰা আমি ওলাই যাম গৈ আহোঁতে ঘূৰি আহোঁতে থাকি আহিম